অ' কালি কালি হ'ল নেকি তাৰ সেইটো আৰু সেই ধৰা গাড়ী কথা পাতিছোঁ আৰু এখন সেইয়া মেক্সিম' বেছি চ'লি নাযাওঁ ন আমি ভাৰাটো ও ওৰাং যাম আমি ওৰাং ওৰাং আছিল বহুতে কৈছে দেখুন অ' তাকেইটো ভাল লাগিব

হয় অ' অ' অ' তাকেটো লাগিব আৰু লগৰ লগৰকেইটাক ফোন কৰি ক'বি ৰাতিপুৱা কেইটামান বজাত বা ওলায়

পাবিদে

বাকী আৰু ৰাতিপুৱা তাকেইটো কেইটামান বজাত যাৱ তহঁতে অ' নাই লোৱা নাই আগতে লোৱা আছে এই নতুন আৰু কি কিনিবি আৰু আগৰে নতুন নতুন আছে আৰু সেইয়াই পিন্ধি যাম নাই পিকনিকত যাম বুলিয়ে অ' অ' অ' দে পিছে ৰাতিপুৱাই ফোন মাৰিবি অ'